ৰন্ধাৰ সময়ত বিশেষকৈ ল'বলগীয়া সাৱধানতাসমূহ হৈছে যে আমি যিটো পাকঘৰত আমি খোৱাৰ খাদ্য আমি বনাওঁ সেই পাকঘৰটো সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে পাকঘৰটো সদায় ভালদৰে মুচি কাচি বা যিখন টেবুলত বনোৱা হয় সেই ৰান্ধনীশালৰ সেই টেবুলখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে খোৱাৰ খাই বাচন বৰ্তনসমূহ যিসমূহত আমি খাদ্য বনোৱা হয় সেই খা বাচন বৰ্তনসমূহো ভালকৈ ধুই পখালি ভালকৈ বনোৱাৰ আগতেও ব্যৱহাৰ কৰাৰ আগতেও বা ব্যৱহাৰ কৰাৰ পাছতো ভালদৰে তাক ধুই পখালি আজৰাই ৰাখিব লাগে তাৰ উপৰি আৰু যিসমূহ আমি শাক পাচলি ব্যৱহাৰ কৰোঁ খোৱাৰ বাবে সেইসমূহো বজাৰত যেনেকৈ তেনেকৈ ৰখা হয় ধূলিয়ে বালিয়ে বা বিশেষকৈ বি ইমান পৰিষ্কাৰকৈ নাৰাখে তেওঁলোকে তো সেই বস্তুখিনি ঘৰলৈ অনাৰ সময়ত বা ৰন্ধাৰ সময়ত ভালকৈ তাক আওখালি ধুই পখালি ভালদৰে ৰাখিব লাগে তাৰ উপৰি আমি যেতিয়া খাদ্য ৰান্ধো সেই সময়ত আমি ষ্টভটো বা গেছ আমি ব্যৱহাৰ কৰোঁ বা যিয়ে আমি জুই জুইশালতেই হওক বনালোঁ সেই সময়ত আমি সাৱধান হ'ব লাগে বিশেষকৈ গাঁৱৰ পৰিৱেশত জুই জ্বলোৱা হয় তো জুই জ্বলোৱা সময়ত আমি ছিন্থেটিক কাপোৰ পিন্ধিব নেলাগে তাৰপিছতে আৰু সৰু ল'ৰা ছোৱালীক সেই পাকঘৰৰ ওচৰলৈ আহিবলৈ দিব নালাগে যিহেতু জুইৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিব লাগে তাৰ উপৰিও আমি যেতিয়া গেছ জ্বলাওঁ সেই গেছৰ বাৰ্ণাৰৰ ছুইচসমূহ সদায় বনোৱাৰ বনাই শেষ হোৱাৰ পিছত সেইটোসমূহ বন্ধ কৰি ৰাখিব লাগে যাতে আমাৰ গেছটো লিক নহয় তাৰপিছতে তেনেধৰণে আৰু আমি বস্তু খোৱাৰ বস্তুৰ প্ৰতি সদায় সাৱধান হ'ব লাগে বনাওঁতে সদায় আমি তেল বা মছলাযুক্ত বেছি খাদ্য় আমি বনা ব্যৱহাৰ কৰিব নালাগে যিহেতুকে এখন ঘৰত ডাঙৰৰ পৰা আদি কৰি সৰু ল'ৰা ছোৱালীখিনিও থাকে তেওঁলোকে বিশেষকৈ ডাঙৰৰ ব বয়োজ্যেষ্ঠজনে আৰু সৰু ল'ৰা ছোৱালীবোৰে খুব জ্বলা মছলা খাব নোৱাৰে বা খোৱাটো প্ৰয়োজনো নহয় যিহেতুকে পেটৰ কাৰণে সেইটো বহুতেই প্ৰবলেম কৰে আৰু সেইটো কাৰণে আমি ৰান্ধনিসকলে এইখিনিসমূহ ধ্যান ৰাখিব লাগে যাতে আমি ঘৰুৱা বাবে তৈয়াৰী আদা নহৰু এইখিনিয়ে ব্যৱহাৰ কৰিলে বেছিকৈ মা মছলা তেলযুক্ত খাদ্য ব্যৱহাৰ কৰিব নেলাগে আৰু ৰন্ধাৰ সময়ত আমি সদায় যেতিয়া আমি যিকোনো এটা বস্তু আমি ৰান্ধো তাক ভালকৈ কেৰাহিত বা দিওঁতে তেতিয়া আমি ঢাকোন মাৰি ৰাখিব লাগে ঢাকোন ব্যৱহাৰ কৰিব লাগে আৰু আমি প্ৰেচাৰ কুকাৰত যেতিয়া খাদ্য বনাওঁ সেই সময়তো আমি সৱধান হ'ব লাগে যাতে কুকাৰটো ফাটি নেযায় পানী ক কম কম বেছি হৈছেনে নাই সেইটো ভালকৈ আমি লক্ষ্য কৰিব লাগে যাতে যেতিয়া আমি কুকাৰত বহুতে কুকাৰতেই বিশেষকৈ আজিকালি সময়ৰ অভাৱৰ বাবে কুকাৰৰ ব্যৱহাৰ কৰে তেওঁলোকে মানুহসকলে তো যেতিয়া কুকাৰত বস্তুটো বনোৱা হয় সেই সময়ত পানীৰ পৰিমাণটো সঠিকভাৱে দিয়া হৈছেনে নাই সেইটো চাব লাগে যিহেতু কুকাৰৰ প্ৰেচাৰটো পৰি কি হয় কেতিয়াবা কুকাৰবোৰ বাৰ্ষ্ট হৈ যায় সেইকাৰণে আমি সাৱধান হ'ব লাগে সেইখিনিয়ে সাৱধানতা অৱলম্বন কৰিব লাগে